অঁ মই গাঁৱৰ ল'ৰাবোৰক সদায় কওঁ গৰু চৰু পুহিবলৈ গৰু পুহিলে বোলো কষ্ট নহয় নহয় তহঁতৰ গৰু এৰাল দিব দিনত এৰাল দিবি আকৌ এনেকৈ চৰাবলগীয়া হ'লে চৰাবলৈও নিম নিবি তাৰপিছতে মাৰে বন্ধা সময়ত বান্ধিবি এতিয়া পইচা পাতি তেতিয়াহে তহঁতি এইয়া চুই কৰি পাবি বিকিলে কৰিলে হেৰি কৰিলে তাৰপৰা তেনেকৈ আৰু গোহালি আনি পেলাই বান্ধিবি কৰিবি বুলি ল'ৰাবোৰক কওঁ তেনেকৈ চৰাবলৈও নিবি কেতিয়াবা ঘাঁহ কাটিবি কিন্তু তাক কৰি মেলি এনেকৈ কৰিলেহে পইচা পাতি হ'ব হেৰি কৰিবলৈ তেনেকৈ হেৰি ল'ৰাবোৰে চৰাবলৈও নিয়ে বাৰু সৰহীয়াকৈ হ'লে ল'ৰা গাঁৱৰ ল'ৰাবোৰকো কওঁ তেনেকৈ গৰু চৰু চৰাবি আমাৰ ইয়াত বিল আছে বিললৈ নিয়ে খেতি পথাৰ কৰে নদী কাষো আছে নদী কাষলৈ নিয়ে তেনেকৈ নিবলৈ কওঁ সিহঁতক চৰাবলৈ কৰিবলৈ তেনেকৈ আমাৰ বাৰু ইয়াত ল'ৰা ছোৱালীবোৰে তেনেকৈ আপডালো কৰে বাৰু কওঁ পুহিলে তহঁতৰ হ'ব তেনেকৈ গৰু ছাগলী নুপুহিলে দিগদাৰ হ'ব পিছত কেতিয়াবা পইচা পাতি তাৰপৰা বোলো গাহৰিও গাহৰি পুহিবলৈ বোলো হেৰি কওঁ এনেকৈ মানে ঘৰ বনাব বনাবি তহঁতি তলটো এনেকৈ ঢেলাই কৰি পেলাই তহঁতে সৰহকৈ পুহিবি তেনেকৈ গাহৰি আপডাল কৰিবি দানা খুৱাই সিহঁতে বাৰু পায় কওঁ সিহঁতক আমাৰ ইয়াতে বাৰু আছেও আমিও তেনেকৈ পোহোঁ আৰু পুহেও ইঘৰে সিঘৰে এনে কচু আনেগৈ আমাৰ এইফালে এনেই এতিয়া চাপৰি আছে চাপৰিফালে এনেই দ জেগা নদী কাষো আছে এই কঁচু চচু আনেগৈ তাৰমানে কঁচুৰ লগত তুঁহ দি পেলাই দানা বনাইও দিওঁ বা সিহঁতেও দিয়ে কৰে সবকে হেৰি কৰোঁ কৰিবলৈ কওঁ ছাগলী আছে ৰাম ছাগলীকো মানে ছাগলী পু পুহিবলৈ তাৰমানে আছে মানুহ প্ৰায় ল'ৰাবোৰে মানে মানুহৰ ঘৰত আৰু প্ৰায় ছাগলী আছেই আৰু তাৰমানে ল'ৰাবোৰক কওঁ তহঁতে এনেকৈ পুহিবি আমাৰ ইয়াত খেতি আছে আৰু মানে আমি আৰু গাঁৱৰ আমাৰ এইবোৰ আৰু খেতিয়কহে আৰু ল'ৰা ছোৱালীবোৰ মানে দুটা এটা চাকৰি বাকৰি কৰে খেতি কৰা জেগাহে খেতিয়কহে সিহঁতক কওঁ মানে গৰু ছাগলী পুহিবি সৰহকৈ ছাগলীও পোহে ছাগলী মানে এনেকৈ চাব চৰাবলৈও নিয়ে এৰাল দিয়ে মানে আছে আৰু আমাৰ পোহে আৰু মানে ঘৰে প্ৰতি ভালেমান আছে আৰু বিছ ত্ৰিছটা মানে আৰু ল'ৰাবোৰক তেনেকৈ কওঁ বোলো এনেকৈ পুহিবি তেনেকৈ পুহিবি এৰাল দিবি খাচী কৰাও থাকে তেনেকৈ ঘৰে প্ৰতি তাৰপিছতে হাঁহ কুকুৰা আছে আমাৰ এই ওচৰত বিল আছে বিলতো চৰে জান আছে সেই জানতো বোলো চৰিব সিহঁতক কওঁ তেনেকৈ কৰিবলৈ সৰহকৈ পুহিবি লাভ হওক কওঁ আমাৰো আছে কেইটামান আনে কৰে বোলো বান্ধি দানা চানা দিয়া আগ্ৰহ হ'লেহে তহঁতৰ পইচা পাতি হ'ব এই নহ'লে বাৰু কেনেকৈ তহঁতে এনেকৈ চলিব পাৰিবি সবৰতো চাকৰি বাকৰি নাই চৰকাৰী চাকৰি আমি আৰু খেতিয়ক মানুহ খেতিকে কৰি থাকিবই লাগিব তেনেকৈ ইটো কৰ সিটো কৰকে সববোৰ আৰু মানে কুকুৰা হাঁহ পুহি পেলাই তহঁতে বোলো এনেকৈ দানা চানা দি হেৰি কৰি পইচা পাতি তেতিয়া পাবি তেনেকৈ চলিব লাগিব সব সব কুকুৰা চৰকাৰৰ সহায়টো আমাক আৰু দিবলৈতো হেৰি নহয়য়ে সিহঁতক কওঁ বুজাওঁ ইটো কৰ সিটো কৰ বুলি কৰি মেলি আৰু পইচা পাতি তেতিয়া চুবলৈ পাবি বুলি পইচা নহ'লেনো চৰকাৰে দিলে তেনেকৈ এতিয়া পশুপালন কৰিবলৈতো চৰকাৰে দিয়ে আমাৰতো পোৱা নাই তেনেকৈ লোন চোন দিয়া নাই তাৰপৰা তেনেকৈয়ে সিহঁতক আৰু ল'ৰাবোৰ এনেকৈ কৰিবি তেনেকৈ কৰিবি বুলি শিকাওঁ আৰু এতিয়া কিমান আৰু হেৰি কৰিব পাৰে আৰু গাঁৱৰ ল'ৰা ছোৱালীবোৰে প্ৰায়ে বাৰু আমাৰ ইয়াত কষ্ট কৰে ইটো গাহৰি ছাগলী পোহা বা সবেই আছে